আমাৰ সংস্কৃতিত মূল জীৱিকা হ'ল কৃষি আগতে যিমান মানুহে খেতি কৰে আগতে সকলো প্ৰায় মানুহে খেতি কৰে চৰকাৰী চাকৰি প্ৰায় নকৰেই বা আগৰ যিমানবিলাক আমাৰ দেশত উদ্যোগ কম আছিলে সেইকাৰণে সকলো মানুহে মানে খেতিকেই কৰিছিলে এতিয়া প্ৰায় ল'ৰা ছোৱালীবিলাকে উদ্যোগবিলাকত কাম কৰিবলৈ গৈ কৃষি কৰ্মত মন নিদিয়াই হ'ল যিকিজন মানে ঘৰত থকা লোকসকলেহে প্ৰায় মানে কৃষি কৰ্মত জড়িত হয় আৰু আজিকালি আধুনিক যুগ হ'ল প্ৰায় ওচৰৰ সকলো মনুহ নগৰমুখীয়ে হ'ল নগৰমুখী হোৱাত আৰু তাত মানে চাকৰি কৰি বা অন্য পথে জীৱিকা কৰি পেলাই নি তেওঁলোকে খাই এই ইয়াত মানে কৃষি কৰ্মত তেওঁলোকে মানে ম মনেই নিদিয়া হ'ল সেইকাৰণে গাঁও যিবিলাক থলুৱা মানুহ সেইবিলাক মানুহে প্ৰায় কৃষি কৰ্মত আছে